হেল্ল' অ অ আছে দিয়ক অ অ হ'ব দিয়ক কি কিমান লাগে আহিব আকৌ আপুনি আহিলেহে দিব পাৰিম মই কি ধান লাগে বৰা ধানেই লাগেনে জহা ধানেই লাগেনে দুইটাই আছে

এই তেনেকুৱা নহয় কি কোনোবাই ধৰি ল' এনে বিচাৰিলে দিওঁ আুৰ তেনেকুৱা ধান বেপাৰ বুলি কথা নহয় কোনোবাই বিচাৰিলে ধৰি ল' এনেই দৰকাৰী হয় যে কাৰোবাৰ এই তেনেকেই মানে নিদেওঁ বুলি নকওঁ আৰু দিওঁ আৰু আ কি কয় বৰা ধানৰতো দাম ধেই বাৰু যি হওক আহিবচোন আপুনি দামৰ পিছত সেইটো হ'ব আৰু গম পাইছে আৰু কি কি ধান লাগিব ক' আকৌ যদি লাগে লৈ যাম মোৰ তাৰ আছে নহয় কেকোৰা বৰা অ আছে আছে অ হ'ব দিয়ক আপোনাৰ বিচৰামতে আৰু মন মন যদি গৈছে লৈ যাব কাৰণে লৈ যাবহি আহি মই ধান ধৰি ল' বেচা বেচি নকৰোঁ যেতিয়া আপোনাক খাবৰ কাৰণে দিম আৰু আইজোং ধানো আছে লাগিবনে আপোনাক অ বাৰু যদি লাগে আপুনি আহিব আৰু কি ধান লাগে আপুনি লৈ যাব নিজে গম পাইছে